খেলা ধূলা কৰা এইকাৰণেই আমি উচিত বুলি ভাবোঁ যে খেলা ধূলা কৰিলে স্বাস্থ্য স্বাস্থ্যৰ উন্নতি হয় স্বাস্থ্য কোনো ধৰণৰ বেমাৰ আজাৰ নহয় সদায় ৰাতিপুৱা গধূলি সমনীয়াৰ লগত খেলি খেলা ধূলা কৰিলে স্বাস্থ্য বহুত ভাল হৈ থাকে দৌৰ দৌৰি দৌৰৰে হওক ক্ৰিকেট খেলেই হওক আপোনাৰ ফুটবলেই হওক ভলীবলেই হওক যিকোনো খেল খেলি থাকিলে স্বাস্থ্যৰ স্বাস্থ্য বহুত উন্নতি হয় সেইকাৰণে খেলাটো লগৰ ল'ৰাৰ লগত খেলা সমনীয়াৰ লগত খেলা ধূলা কৰিব লাগে আগৰ যুগ এই আজিৰ যুগত খেল খেল ধেমালি ল'ৰা ছোৱালীয়ে একেবাৰে নকৰাই হৈছে টিভি মোবাইল কম্পিউটাৰ লেপটপ এই এইবিলাকৰ প্ৰতি ল'ৰাবোৰ বেছি আকৰ্ষিত হৈছে ল'ৰা ছোৱালীবোৰ বেছি আকৰ্ষিত হৈছে সেইকাৰণে স্বাস্থ্য তেওঁলোকৰ বহুত অৱনতি ঘটিছে স্বাস্থ্যৰ ভাল হৈ থাকিবলৈ হ'লে আমি নৈতিক ৰাতিপুৱা সোনকালে শুই উঠি খেল খেলিবই খেলি খেল ধেমালি কৰিব লাগে খেল ধেমালি কৰিলেহে স্বাস্থ্যৰ লগতে মনো ভাল হৈ থাকে টিভি টিভি মো মোবাইল লেপটপ এইবোৰ চাই চাই চকু চকু অসুবিধা হৈছে চকু অধ চকুৰ অসুবিধাৰ লগতে মানসিকভাৱেও অসুবিধা হৈ পৰিছে আমি দেখিছোঁ আজিকালি ল'ৰা ছোৱালীয়ে মোবাইল নহ'লে অলপো থাকিব নোৱাৰে সেইকাৰণে খে খেলা ধূলা কৰিব লাগে অভিভাৱকসকলেও এই ক্ষেত্ৰত গুৰুত্ব দিব লাগে অভি অভিভাৱক সকলো অভিভাৱকসকলেও ল'ৰা ছোৱালীক খেলা ধূলাৰ প্ৰতি আকৰ্ষিত কৰিব লাগে তেওঁলোকে আজিকালি সৰু সৰুৰ পৰাই মোবাইলৰ মোবাইল ব্যৱহাৰ কৰিবলৈ দি ল'ৰাবোৰ ল'ৰা ছোৱালীক খেলাৰ প্ৰতি ধাউতি নাইকিয়া কৰিছে সেইকাৰণে খেল ধেমালি অনবৰতে খেল ধেমালি কৰিব লাগে ৰাতিপুৱা আবেলি খেল ধেমালি কৰা উচিত যিকোনো খেলেই খেলিব লাগে দৌৰাই হওক দৌৰাই হওক ভলীবলেই হওক এইবোৰ খেলি থাকিলে স্বাস্থ্যৰ বহুত উন্নতি সাধন হয় স্বাস্থ্যৰ লগতে মনো উন্নতি হয় মন ভাল থাকিলেহে চা স্বাস্থ্য ভাল থাকিব সেইকাৰণে লগৰ ল সমনীয়াৰ লগত খেল ধেমালি কৰিব লাগে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া খেল ধেমালিৰ প্ৰতি আমাৰ আকৰ্ষণ বহুত আছিল আজিৰ যুগত দেখিছোঁ ল'ৰা ছোৱালী খেল ধেমালিৰ প্ৰতি একেবাৰে ধাউতি নাইকিয়া হৈছে এই ক্ষেত্ৰত এই ক্ষেত্ৰত ল'ৰা ছোৱালীক সদায় অভিভাৱকে গুৰুত্ব দিব লাগিব অভিভাৱকসকলে গুৰুত্ব দিলেহে ল'ৰা ধাউতি বাঢ়িব ল'ৰা ছোৱালীয়ে আজিকালি একো খেলেই নজনা হৈছে আগৰ দিনত আমি দেখোঁ মাঘ বিহুৰ সময়ত মাৰ্বল খেল আজিকালিৰ যুগত এই মাৰ্বল খেলটো নাইকিয়া হৈ গৈছে আগ আগৰ দিনত দেখোঁ আমি ক্ৰিকেট খেল হওক আমি সৰুতে ফুটবল হ'লেও আপোনাৰ টেঙাবলেই খেলিছিলে তেনেকুৱা দিনত চা টেঙাবল খেলিলেও স্বাস্থ্য বহুত ভাল হৈ থাকে আজিকালি চৰকাৰে গুৰুত্ব দিছে যদিও খেল ধেমালিৰ প্ৰতি গুৰুত্ব দিছে অধিক এই গুৰুত্ব দিয়াৰ কাৰণে আমি ভাল পাইছোঁ সেইকাৰণে ল'ৰা ছোৱালী আগো বাঢ়িছে কেৰাটেই হওক আপোনাৰ কম্ফুয়েই হওক সকলো খেল খেলা উচিত খেলি খেল খেলিবলৈ হ'লে খেল খেলিবই হ'লে এটা টাইম ৰাতিপুৱা এটা আবেলি এনেকৈ সদায় সদায় কৰিব লাগে খেল খেলিলেহে মানুহৰ মন মন মন ভাল হৈ থাকিব খেলে মানুহক স্বাস্থ্যও ভালে ৰাখে আমি আজিৰ যুগত দেখিছোঁ মোবাইল নহ'লে ল'ৰাই ভাতো নেখায় এনেকুৱা দিন হৈছে সৰু ল'ৰা ছোৱালীৰ প্ৰতি এইবোৰ যদি আমি খেল ধেমালি প্ৰতি কৰো তেতিয়া নিজে নিজেই আপোনাৰ স্বাস্থ্যৰ ভোক লাগিব তেতিয়া খাবও পাৰিব সেইকাৰণে আমি খেল ধেমালিটো খেল ধেমালি খেলিব লাগে স্কুল ল'ৰা ছোৱালী আজিকালি স্কুলতো খেল নাইকিয়া কৰিছে স্কুলত দেখিছোঁ আজিকালি ল'ৰা ছোৱালীয়ে যোনটো আপোনাৰ টিফিন টাইমত খেল আগৰ দিনত আমি খেল খেলিছিলোঁ আজিকালি এইবিলাক আমি দেখা নাপাওঁ খেল ধেমালি খেল ধেমালিয়ে মানুহৰ স্বাস্থ্যৰ লগতে মনো ভাল কৰিব লগৰ সমনীয়াৰ লগত আমি যিকোনো ধৰণৰ খেল খেলিব পাৰোঁ ক্ৰিকেট খেলিব পাৰোঁ তেওঁ লগৰ ল'ৰা ছোৱালীৰ লগত আমাৰ ভাল লাগিব মনো ভাল হ'ব সদায় আমি খেলি থাকিব লাগে সেইকাৰণে আমি খেলাৰ প্ৰতি গুৰুত্ব অধিক দিব লাগে সদায় নিজৰ নিজৰ ঘৰৰ মানুহে এইবোৰক গুৰুত্ব দিয়াটো উচিত আগন্তুক দিনত যাতে খেল ধেমালি খেলি ল'ৰাবোৰ উজ্জ্বল ভৱিষ্যত হওক তাকে কামনা কৰিছোঁ